আমি স্বাস্থ্যৰ কাৰণে বহুত যত্ন লওঁ আমি কিন্তু সময়মতে আহাৰ মাছ মাংস ইত্যাদি সপ্তাহত দুদিন তিনিদিনকৈ খাওঁ শাক পাচলিও তেনেকৈ ভাল ভাল খোৱা খায় যেনে সেউজীয়া শাক পাচলি ফলমূল ইত্যাদি সময়মতে খালে ভালকৈ সময়মতে খোৱাৰ পৰিমাণে মানে উমানমতে খালে ইয়াৰ দেহৰ স্বাস্থ্য ভাল হয় এতিয়া মাছ মাংস খালে কিছুমান প্ৰ'টিনৰ কাম কৰে শাক পাচলি সেউজীয়া শাক পাচলি খাব লাগে দেহাৰ পক্ষে ভাল ৰাতিপুৱা নিয়মীয়াকৈ আহাৰ খাব লাগে সময়মতে যিকোনো খালে দেহাৰ দেহাটোৰ আৰাম ভাল হৈ থাকে মাছ মাংস ইত্যাদি হিচাপৰ খাব লাগে সপ্তাহটোত এদিন মাছ এদিন মাংস খাব লাগে কণী কণী খাব লাগে গাখীৰপৰা ইত্যাদি আমাৰ ঘৰতে তৈয়াৰ কৰা হয় যেনে পনীৰ খাব লাগে কেঁচা ফলমূল খাব লাগে সেয়ে খালে দেহাটোৰ প্ৰতি খুব ভালেই থাকে স্বাস্থ্য প্ৰতি ভাল